অঁ আমি যে সেই বিহু প্ৰগ্ৰেমখন পাতিব লৈছোঁ তাত বাৰু এতিয়া গায়ক কাক মাতিলে ভাল হ'ব

অঁ তাকে মাতিব লাগিব তেতিয়াহ'লে তেতিয়াহ'লে হেৰি আমি মানুহখিনি গোটাই মিটিং এখন কৰি ক'ব লাগিব মানুহখিনিক

অঁ অঁ অঁ তেতিয়াহ'লে এতিয়া মানে পাপনক মতাটোৱে ফিক্স হ'ল আৰু অঁ এনেই পইচা চইচা কিমানকৈ তাৰ সেইটো খবৰ কৰিছিলেনি

অঁ ঠিক আছে বাৰু মই বোলো সেইটোকে আপোনাক সোধো গম পোৱা নাই এতিয়ালৈকে কাক কি কৰিব অঁ ঠিক আছে বাৰু ক'ম বাৰু সবকে আপুনি অকণমান আগতীয়াকৈ খালী মোক ফোনটো মাৰি জনাব তেতিয়া মোক ক'লে আহিব মানুহবোৰ ঠিক আছে বাৰু